হয় আমাৰ অঞ্চলত এজনহে ডাক্তৰ আছে তেওঁৱেই গোটেই অঞ্চলটোৰ চাব লগা হয় আৰু বিভিন্ন ধৰণৰ সৰু সুৰা জ্বৰৰ পৰা আদি কৰি বহুতো বেমাৰ তেওঁৰ ওচৰতে দেখুওৱা হয় আৰু আমাৰ সেই গাঁৱতে আছে এটা চাব চেণ্টাৰ সেই চাব চেণ্টাৰতে তেওঁ থাকে আৰু আমাৰ গাঁৱৰ বা ওচৰ ওচৰৰ যিমানখিনি গাঁও আছে তেওঁলোকৰ বা সকলোৰে যিকোনো বেমাৰ হ'লে তেওঁকে দেখুওৱা হয় আৰু আমাৰ অঞ্চলটোত তেনে স্বাস্থ্যসেৱা কৰ্মচাৰীসকলক দিবলৈ কোনো ধৰণৰ শিক্ষা প্ৰতিষ্ঠান নাই তেনে ওচৰত শিক্ষা প্ৰতিষ্ঠান অভাৱ হৈ আছে আৰু মেডিকেল বা নাৰ্ছিং শিক্ষাৰ্থীবিলাকে ওচৰত নাই পঢ়া ডিব্ৰুগড়ৰ আন আন দূৰৈত গুৱাহাটী এনেকুৱা ধৰণৰ কি এনেকুৱা চহৰবিলাকত পঢ়ি আছে ওচৰত তেনেকুৱা একো সুবিধা হোৱা নাই